পৌৰনিগম বা পঞ্চায়তসমূহ বিভিন্ন কামৰ সৈতে জড়িত হৈ থাকে তেওঁলোক দাইৰেক্ট মানুহৰ সৈতে জড়িত হৈ থাকে আৰু মানুহৰ উন্নয়নমূলক বিভিন্ন কামসমূহৰ লগত পৌৰনিগম নাইবা পঞ্চায়তসমূহ জড়িত হৈ থাকে আমাৰ পঞ্চায়তখনৰ নাম হৈছে কমলাবৰীয়া পঞ্চায়ত পঞ্চায়তখন এঙাৰখোৱা চাৰিআলিত অৱস্থিত প্ৰায় মোৰ ঘৰৰ পৰা দুই কিলোমিটাৰ দূৰত্ব হয় আমাৰ পঞ্চায়ত ব্যৱস্থাটো তিনিটা শ্ৰেণীত ভাগ কৰিছে জিলা পৰিষদ আঞ্চলিক পৰিষদ আৰু গাঁও পঞ্চায়ত জিলা পৰিষদত বৰ্তমান জিলা পৰিষদ আঞ্চলিক পৰিষদ আৰু গাঁও পঞ্চায়তৰ বিভিন্ন উন্নয়নমূলক কাম হৈ আছে আঞ্চলিক পঞ্চায়তৰ জনক জন আমাৰ ৰাইজে নিৰ্বাচন কৰে আৰু গাঁও পঞ্চায়তৰ মেম্বাৰ আৰু সভাপতিজনকো আমাৰ ৰাইজে পৰোক্ষভাবে নিৰ্বাচন কৰে আঞ্চলিক পঞ্চায়তৰ নিৰ্বাচন কৰাজনক কাউঞ্চিলাৰ বুলি কোৱা হয় ইয়াৰ উপৰিও চৰকাৰীভাবে এজন কৰ্মচাৰী থাকে তেওঁ মুখ্য হিচাপে থাকে তেওঁ গাঁও পঞ্চায়তত তেওঁক আমি সচিব বুলি কওঁ বা ছেক্ৰেটৰী বুলি কওঁ গাঁও পঞ্চায়তত ৱাদ ৱাৰ্ড মেম্বাৰ হিচাপে থাকে আমাৰ অসমত দুহেজাৰ দুশ দুখন গাঁও পঞ্চায়ত আছে আমাৰ কমলাবৰীয়া গাঁও পঞ্চায়তৰ আণ্ডাৰত প্ৰায় পোন্ধৰ ষোল্লখন গাঁও সামৰি আছে আমাৰ গাঁওসমূহ সম্পূৰ্ণ পিছ পৰা ইয়াৰ ৰাস্তা ঘাটসমূহ বাৰিষা হ'লে বোকাময় হয় কিন্তু পঞ্চায়তে ইমানবোৰ কাম সুকলমে কৰিব পৰা নাই বুলি মই কম পঞ্চায়তৰ বিভিন্ন ধৰণৰ কামৰ সৈতে জড়িত প্ৰধান কাম হৈছে তেওঁলোকৰ ৰাস্তা ঘাটসমূহ বনোৱা ল'ৰা ছোৱালীসমূহ খেলিবৰ বাবে বিভিন্ন ধৰণৰ খেলপথাৰ তেঁওলোকৰ বনোৱা পি এম ৱাইৰ ঘৰ নিৰ্মাণ কৰা বানপানীসমূহ বানপানীৰ সময়ত গৰুসমূহ থাকিবৰ বাবে গৰুভেটি বনোৱা ইয়াৰ ওপৰিও স্ত্ৰিট লাইট দিয়া পুখুৰী খন্দা ইয়াৰ ওপৰিও আমাৰ পঞ্চায়তসমূহৰ আণ্ডাৰত চৰকাৰে বিভিন্ন ধৰণৰ খুব সুন্দৰ আঁচনিসমূহ লৈছে যেনেকৈ অৰুনোদয় আঁচনি অৰুনোদয় আঁচনিৰ আণ্ডাৰত বিভিন্ন দুখীয়া মানুহ মহিলাসকলক সামৰি লৈছে আৰু মাহিলী তেওঁলোকক ওঁঠৰৰ পৰা দুহেজাৰ টকা প্ৰথম সপ্তাহতে দিয়ে তাৰ বাবে তেওঁলোক খুব উপকৃত হৈছে ইয়াৰ উপৰিও বৃদ্ধ লোকসকলৰ বাবে পেঞ্চনৰ ব্যৱস্থা কৰিছে পঞ্চায়তৰ আণ্ডাৰত জবকাৰ্ডৰ ছিষ্টেমটো আছে তাৰ ভিতৰত তেওঁলোকে বিভিন্ন ধৰণৰ জবকাৰ্ড খুলি দিয়ে দুখীয়া ৰাইজসকলক জবকাৰ্ড হোলদাৰসকলে জবকাৰ্ডসমূহৰ আণ্ডাৰত বিভিন্ন ধৰণৰ কাম কৰিব পাৰে ৰাস্তা ঘাটসমূহ নিজেই বনাব পাৰে তাৰ বাবে চৰকাৰে তেওঁলোকক দৈনন্দিন হাজিৰা হিচাপত দিয়ে আমাৰ পঞ্চায়ত ছিষ্টেমটো মহাত্মা গান্ধীৰ দিনত ঊনৈছশ মহাত্মা গান্ধীয়ে এটা সফল ৰূপায়ন ঊনৈছশ আঠচল্লিশ চনৰ পঞ্চায়ত এক্টখন লোৱা হৈছিল কিন্তু ঊনৈশ ঊনষাঠি চনত পঞ্চায়তৰ সংশোধনীৰ মতে তিনিদফীয়া কৰা হয় গাঁও পঞ্চায়ত জিলা পঞ্চায়ত আৰু আঞ্চলিক পঞ্চায়ত পঞ্চায়তৰ বিভিন্ন ধৰণৰ উন্নয়নমূলক কাম কৈ শেষ কৰিব নোৱাৰি ইয়াৰ উপৰিও খোৱা পানী প্ৰাইমাৰী এডুকেচন শিক্ষা সৰু সৰু বাণিজ্য আদি পঞ্চায়তসমূহৰ আণ্ডাৰতে পৰে বৰ্তমান পঞ্চায়তসমূহৰ যিবোৰ আমি ৱাৰ্ড মেম্বাৰ আৰু সভাপতি হিচাপে নিৰ্বাচন কৰোঁ তেওঁলোকে জনসাধাৰণৰ কাম হিচাপে একো কাম নকৰে তেওঁলোকৰ নিজৰ মুনাফা লাভৰ বাবে কাম কৰাৰ বাবে আমাৰ পঞ্চায়তসমূহো চৰকাৰে সফল ৰূপায়ন কৰিছে যদিও তেওঁলোকে জনসাধাৰণৰ মাজত সফল ৰূপায়ন কৰিব পৰা নাই